হাঁহ কুকুৰা পুহো মই পুহো হাঁহ কুকুৰা পুহিয়ে বহুত লাভৱানো হৈছোঁ নিজৰ মানে নিজৰ ফাৰ্মো আছে হাঁহ পঞ্চাছটামান পুহিছিলোঁ এবাৰ পঞ্চাছটামান পোহাৰ পিছত হ'ল ডাঙৰ হ'ল বেচিবৰ টাইমৰে হ'ল কিন্তু সেইখিনি সময়তে ভাত খোৱাটো অকণমান বেছি হ'ল ভাত খোৱা বেছি হোৱাৰ কাৰণে হাঁহ কিছুমান মৰি থাকিলে আৰু কুকুৰা পুহিছোঁ কুকুৰা সেইভাবে ব্ৰইলাৰ ফাৰ্মো আছে লোকেল মুৰ্গীও আছে ব্ৰইলাৰো আছে ব্ৰইলাৰ তেনেকে দানা চানা পানী যোগান ধৰিবলগীয়া হয় ৰাতি ৰাতি পোহৰ লাগে ব্ৰইলাৰ কাৰণে আৰু লোকেল মুৰ্গীটো পুহিলে ইমান হেৰি নালাগে বাৰু কিন্তু দানাখিনিৰ সময়মতে যোগান ধৰিলেই হ'ল তাপা আৰু লোকেল মুৰ্গীটো হৈছে আমাৰ নিজৰ শৰীৰৰ কাৰণে স্বাস্থ্য ইয়াৰ উপাৰ্জন মোৰ উপাৰ্জনো হৈছে ভাল ভালেমান আমুক বেছি লাভৱান দিয়ে ব্ৰইলাৰটোৱে ব্ৰইলাৰটোৱে বেছি ডাঙৰ হ'বলে বেছি সময় নালাগে এমাহেই লাগে সেই ব্ৰইলাৰখিনি ভালকে খাদ্য সুষম খাদ্য খোৱালে সেহেঁতি সোনকালে ডাঙৰ হয় আৰু লোকেল মুৰ্গীও পুহিছোঁ লোকেল মুৰ্গীও পুহিলো সেহেঁতক মানে সময়মতে খাদ্য যোগান ধৰিবলগীয়া হয় পানীও যোগান ধৰোঁ আৰু কোন মোৰ মানে হাঁহটোৱে বেছি লোকচান কৰি দিলে হাঁহটোৱে বেছি লোকচান হয় হাঁহটো পুহিলে চব সময়তে নহয় বাৰু কেতিয়াবা বেমাৰ এটাও আহে বেমাৰটোৰ কাৰণে ঔষধ পাতিও খুৱাওঁ কিন্তু খোৱাৰ পিছতো কিছুমান হাঁহ মৰি থাকিলে এনেকে তাৰপা আৰু ইয়াৰ পৰা আমাৰ বহুত উপকাৰ হৈছে মোৰ পৰিয়ালটো পোহপাল দিছো বছৰেকত মোৰ প্ৰায় এক লাখ ডেৰ লাখমান টকা উপাৰ্জন হয় ব্ৰইলাৰ ফাৰ্মত লোকেল মুৰ্গীটো হয় তেনেকে হাঁহটো হয় বাৰু হাঁহটো নোহোৱাকে নেথাকে কিন্তু হাঁহ পুহিলে বেছি খাদ্যটো বেছি প্ৰয়োজন ধানটো এনেকে খোৱাব লাগে বেছি হাঁহ কুকুৰা পুহিলে আমাৰ বহুত উপাৰ্জন হয় তাৰমানে আমাৰ ঘৰখন ধুনীয়াকে লাভৱান হয় চলি থাকিব পাৰি খালী হাঁহটোৱে অকমান বেছি লোকচান হয় হাঁহটো পুহিলে মানে অকমান বেমাৰ হয় সেই বেমাৰটোক নিৰাময় কৰিবলৈ হ'লে বেজি চেজি ইঞ্জেকশ্যন এনেকে কিবা দৰৱ পাতি খুৱাবলগীয়া হয় খুওৱাৰ পিছতো কিছুমানে আকৌ নেমানে মৰি থাকে কিছুমানে বছৰেকত কিমান এক লাখ ডেৰ লাখ হয় আৰু আমাৰ মোৰ ফাৰ্মখনত বেছিকে লাভৱান দিয়ে মানে ব্ৰইলাৰটোৱে ব্ৰইলাৰটোৱে এমাহেই লাগে খাদ্য সময়মতে দি থাকিব লাগে চাফ চিকুণ কৰি থাকিব লাগে সেইটোৱে মোৰ আৰ বেছি ক'বলগীয়া নাই